অঁ কেনেকুৱা কি হেৰি নি

ক'ত আছা বাৰু তুমি এতিয়া

অলপ উঠাই কিনে অলপ মানে ভাবিছোঁ অলপ মানে বিক্ৰী চিক্ৰী কৰিম আৰু অলপ অলপ মানে অলপ পাছ হেৰিটো আহক আৰু মানে গম পাইছা নাই

মই তোমাক এতিয়া মিছা কথা ক'বলে গ'লে মোৰ এতিয়া বৰ্তমান দে মিছা কথা কৈ লাভ নাই চেভেন্টি পাৰ্চেণ্টমান আছে যদি তুমি কোৱা যদি মিলাও অলপ আৰু অলপ যদি তুমি চেভেন্টি পাৰ্চেণ্টমান যদি দিয়া তেনেহ'লে অলপ চলপ উঠি যাব দোকানৰ বাকীখিনি মই কামখিনি মানে সেইখিনি মই অলপ মানে মিলাই ল'লোঁ আগতীয়াকৈ যদি কাপোৰৰ মানে

নাই নাই এনেকৈ দোকানতে দোকান এখনতে মানে খুলিম ভাবিছোঁ

ধৰা মই বিচাৰিছাঁ মানে তা সেইটো কাৰণে মই বেলেগৰ লগত কথা নাপাতিম মানে আপুনি এবাৰ মোক কোৱা নাছিলে জানো যেনেকে কিবা এটা হ'লে জনাব বুলি সেইকাৰণে মই তোমাক আপোনাক মানে কথাষাৰ জনালোঁ মানে আপুনি যদি কয় এতিয়া পইচা ওপৰত আপোনাৰ ওচৰত যে পইচা আছে কে নাই মানে কিমান আছে সেইটোও কথা আছে ন হয় নেকি হ'ব বাৰু যদি মিলে তেনেহ'লে দুজনে বাৰু আমি অলপমান হেৰি কৰি দিম ঘৰত আহিবচোন তুমি আমাৰ কথাটো অলপ পাতি ল'ম দুজনী যাতে কাপোৰবিলাকও মিলাই ল'ম হ'ল চেল হ'লচেলত ল'ব লাগিব ন কাপোৰবিলাক সৰু ল'ৰা ছোৱালীৰ কথা প্ৰথমে কাইটচৰ হ'ব বোলে কি কিড্ছ বস্তুবিলাক মানে ধৰি লওক মানে সৰু বাচ্ছা কাপোৰবিলাকে উঠামে ভাবিছোঁ প্ৰথমত অঁ সেয়াই আৰু আপুনি যদি কয় মানে এই মানে মই ভাবিলোঁ আৰু কথাটো পাতি চাওঁ যদি হয় যদি আৰু মানে যদি আৰু দেখো দি দিম বুলি ভাবিছোঁ আৰু সেইটোৱে

আপুনি মই তাৰমানে ঘৰত ফ্ৰিয়ে আছোঁ অ যদি আহিম বুলি কয় বা আপুনি কালিও আহিব পাৰে পৰখিও আহিব পাৰে অঁ সেই দুমাহতে যদি অলপমান অলপমান যদি দুমাহত যদি আমাৰ ধৰি লয় প্ৰফিট হয় যায় তে কি বেয়া আছে কোৱাচোন বাৰু সেইটোৱে মই ভাবিছোঁ

অঁ হ'ব তেতিয়া আমি সেইটো চাই ল'মচোন বাৰু তুমি যদি ফ্ৰী থাকা ত' এবাৰ ঘৰত এপাক মাৰিবা ত কথাটো আমি ডিছকাছ কৰি দুজনী ওলাই যাম মানে পইচাটো ব পিছত হ'ব বাৰু এইটো আমি মিলাই ৰাখিছোঁয়েই বাৰু